কাৰেং ৰেষ্টুৰেণ্ট হয়নে মই ভাল পোৱা চিকেন বিৰিয়ানী আৰু ম'ম' দুই প্লেট এই মই দিয়া ঠিকনাটোতে সোনকালে পঠাই দিবচোন মোৰ এই নম্বৰতে হোৱাটছএপ আছে আপোনালোকৰ স্কেনাৰৰ ফটো কপি পঠাই দিয়ক মই পেমেণ্টটো কৰি দিছোঁ আৰু এ মই প্ৰত্যেকদিনাই আপোনালোকৰ পৰা খাদ্য লৈয়ে আহিছোঁ গতিকে অলপ ডিচকাউণ্টত দিব আৰু ভোক লাগিছে আজি মানে দুপৰীয়া খাবলৈ নহ'লে আহাৰটো যিমান পাৰে সোনকালে পঠাই দিয়কচোন